আমাৰ অসম ৰাজ্যৰ প্ৰধান ধৰ্মীয় স্থানসমূহ বেলেগ বেলেগ ধৰণৰ মন্দিৰ মছজিদ গিজা মঠ ইত্যাদি আমাৰ ফলঙনি এক নং ব্লকৰ বা এই অঞ্চলটোৰ জনঅঞ্চলটোত সকলো ধৰ্মৰ মানুহে বাস কৰে মন্দিৰ বা নামঘৰসমূহত অসমীয়াসকলে পূজা অৰ্চনা কৰে মছজিদ আৰু মছজিদত মুছলিমসকলে পূজা অৰ্চনা কৰে গীৰ্জা ঘৰত খ্ৰীষ্টানসকলে তেওঁলোকৰ পূজা অৰ্চনা আগবঢ়ায় গতিকে এই অঞ্চলৰ গুৰুদ্বাৰৰ বাহিৰে বাকী সকলোবিলাক অনুষ্ঠানেই আছে গতিকে এই অনুষ্ঠানসমূহত আমাৰ ৰাজ্যৰ বা আমাৰ এই অঞ্চলৰ সকলো ধৰ্মৰ লোকে বিভিন্ন ধৰণে পূজা অৰ্চনা কৰে